অঁ হেৰি বাইদেউ মই মানে সুধিব খুজিছিলোঁ আপোনালোকৰ দোকানত শাক পাচলি পায়নে অঁ হেৰি এই কিমান মান দামনো শাকৰ মোক লাই শাক আৰু পালেং শাক লাগিছিল অঁ অঁ আৰু হেৰি শাকবোৰত কি হেৰি সাৰ দিয়ে নেকি অঁ অঁ অঁ অঁ আৰু আপোনাৰ হেৰি এই ঢেঁকীয়াত কিমান হ'ব অঁ আৰু কিবা ফ্ৰী ছ্ৰি দিব নেকি ধনিয়া চনিয়া অঁ অঁ অঁ অঁ আৰু এই কি বুলি কয় দামটো অলপমান কম কৰি দিব মই ইমানখিনি বস্তু ল'ম যেতিয়া দামটো অলপ কম হ'লে ভাল হয় আৰু নহয় মই মানে কি মই যাব নোৱাৰিম এই ডেলিভেৰী কৰেনে আপোনলোকে মানে মোক হেৰি ডেলিভেৰী কৰি দিব কাইলৈকে অঁ অঁ ঠিক আছে মোৰ মানে এড্ৰেছটো মৰিগাঁওৰ হেৰি এই ভিতৰৰ গাঁওখনৰ হয় আৰু আপুনি তালৈকে পঠাই দিব আৰু মই বাৰু হেৰি এশ টকা এটাই দিম আৰু গোটেইখিনিত অঁ অঁ অঁ ঠিক আছে বাৰু ৰাখিছোঁ দেই